মই আগবঢ়োৱা সামগ্ৰী বা সেৱাবোৰ কিনিবলৈ মই গ্ৰাহকক প্ৰেৰণা বস্তুবোৰ দেখিয়ে মই প্ৰেৰণা দিয়ে বুলি মই ভাবোঁ কাৰণ মই বস্তুবোৰ যদি মই এখন শাকনি শাকবাৰী মই প্ৰস্তুত কৰোঁ শাকবাৰীখিনি মই ধুনীয়াকৈ যি অৰ্গেনিক হিচাপেৰে মানে যিটো বিনা হাৰত মানে গোবৰ দ্বাৰাই মই যিখিনি শাক খেতি কৰোঁ সেই খেতিখিনিৰ দ্বাৰাই মই মানে গ্ৰাহকক মানে প্ৰেৰণা দিয়ে বুলি কিনিবলৈ মই প্ৰেৰণা দিয়ে বুলি মই ভাবোঁ বা মই কুকুৰা হাঁহ কুকুৰাবোৰ মই ঘৰুৱা হিচাপত মই যিটো দানা ব্যৱহাৰ কৰোঁ ভাত চাউল সেইবিলাক যদি মই ব্যৱহাৰ কৰোঁ হাঁহ ভিটামিন নিদিয়াকৈ সেইকাৰণে মই ব্যৱসায়টো মই মানে বস্তু কিনিবলৈ মই গ্ৰাহকক আগ্ৰহী মই প্ৰেৰণা হয় বুলি মই ভাবোঁ কাৰণ প্ৰতিজন গ্ৰাহকেই ভাৱে মই কিনা বস্তুটো ভাল হওক যাতে সাৰ নিদিয়া হওক চবজিখিনি সাৰ নিদিয়া হওক বুলি যদি ভাবে তো গোবৰত কৰা শাক পাচলিয়েতো বিচাৰিব ন সেইকাৰণে মই মোৰ বস্তুবোৰ দেখি গ্ৰাহকক প্ৰেৰণা হয় বুলি মই ভাবোঁ আৰু গ্ৰাহকক সন্তুষ্ট কৰিবলৈ মই এইদৰে প্ৰস্তুত হওঁ যাতে গ্ৰাহক আহে গ্ৰাহকখিনি গ্ৰাহকে মোৰ বস্তু দেখি পচন্দ হওক মই সেইটোৱে ভাবোঁ কাৰণ বস্তুবোৰ দেখি আমি হ'লেও আনৰ বস্তু এটা খুজি কিনিবলৈ হ'লেও বজাৰত বস্তু কিনিবলৈ হ'লে আমি চাওঁ ভাল নে বেয়া ঠিক তেনেকৈ মই গ্ৰাহককো মই সেইদৰে মই ভাবোঁ শাক পাচলিৰ খেতি শাকনি বাৰীত মই শাকখিনি মই গোবৰৰ দ্বাৰা কৰোঁ গোবৰ কৰিলে মানে শাকখিনি ধুনীয়া ফ্ৰেছ ধুনীয়া হৈ থাকে ধুনীয়া হৈ থাকে আৰু খাবলৈও ভাল সেইব যিবিলাক ঘৰত কৰা হয় এইবিলাকৰ বস্তু খাবলেও ভাল সেইকাৰণে আৰু যিখিনি কুকুৰা লোকেল ঘৰত পোহা যিখিনি কুকুৰা কণী সেই কণীখিনি ভিটামিনযুক্ত ভিটামিনযুক্ত কণী মই তাত মই ব্যৱহাৰ কৰোঁ তাত দানা ব্যৱহাৰ কৰোঁ না মই ভিটামিন ব্যৱহাৰ কৰোঁ তো মই নিজৰ চাউল আৰু দানা খোৱাৱেই মই সিহঁতক কণী পাৰিবলে মানে হেৰি কৰোঁ প্ৰস্তুত কৰোঁ ধৰ ঘৰৰ ধান খুৱাই ঘৰুৱা ধান খুৱাই ঘৰুৱা চাউল ভাত আদি খুৱাৱেই মই সিহঁতক কণী পাৰিবলে এজনী এজনী কুকুৰাক বা এজনী এজনী হাঁহক মই এইটো প্ৰস্তুত কৰোঁ মই সেইটোতে মই মানে মই সন্তুষ্ট কৰিছোঁ বুলি মই ভাবোঁ আৰু মই সহায়সকলকো মই সেইটোৱে নিৰ্দেশ দিওঁ যাতে মোক যিসকলে মোক সহায় কৰে মই সিহঁতক কওঁ যে যিবোৰ বস্তু কাম কৰিবা ভালকে মানুহ গ্ৰাহকক সন্তুষ্ট কৰিব পৰাকে কাম কৰিবা বুলি মই কওঁ কাৰণ প্ৰতিজন গ্ৰাহকেই নিজে কিনা বস্তুটো সদায় ভালটোৱেই বিচাৰে তো সেইকাৰণেই মই মোৰ নিজৰ সহায়কসকলকো মই সেইটোৱে নিৰ্দেশ দিওঁ তাৰ পৰা যিবোৰ বস্তু মানে ভাল যাতে পুৰণি পুৰণি বস্তু মই দিবলে নিবিচাৰোঁ যাতে ফ্ৰেছ ভাল নতুন আজি আজিয়ে মই তোলা বাৰীৰ পৰা আজিয়ে মই শাক তোলা বস্তুখিনি মই বজাৰত উলিয়াব বিচাৰোঁ যি বাৰীত তেতিয়া কাটি কাটি আগদিনাখন কাটি মই পিছদিনাখন বজাৰত বিক্ৰী কৰিবলে মই বিচাৰোঁ আৰু মই যিবিলাক খেতি কৰোঁ আজি মই বিলাহী কৰোঁ বিলাহীখিনি মই বিনা দৰৱত বিনা দৰৱত মই নিজে বুঢ়া হয় গছতে বুঢ়া হয় মই পকিবলৈ দিওঁ গছত মই চিঙো মই দৰৱ ব্যৱহাৰ নকৰোঁ ত মই সেইকাৰণে মই ভাবোঁ মই গ্ৰাহকক সন্তুষ্ট কৰিব পাৰিছোঁ আৰু মই সহায়কসকলক মই সেইটোৱে কওঁ যাতে বস্তুবোৰ দৰৱ নিদিয়ক আৰু গোবৰ ব্যৱহাৰ কৰোঁ গোবৰ ব্যৱহাৰ কৰিবলে কওঁ আৰু ঘৰুৱা যিটো এতিয়া আমি গঁৰালত যিখিনি গু কুকুৰা গু সেইখিনি মই যিখিনি সেইখিনি পাওঁ সেইখিনিও মই দিবলে বিচাৰোঁ আৰু মোৰ ঘৰুৱাভাৱে ছাগলী ফাৰ্ম আছে ছাগলী ফাৰ্মৰ পৰা ছাগলী গু আনিও মই বাৰীখনত দিব বিচাৰোঁ সেইটোকে মই মই সহায়কসকলক মই সেইটোৱে মই নিৰ্দেশ দিওঁ